পৰিস্মিতা দিহিঙীয়া হয় নেকি বাৰু হয় এই অঁ মই আপোনাৰ ট্ৰেফিকৰপৰা কৈ আছিলোঁ এই আপোনাৰ পৰিস্মিতা দিহিঙীয়াৰ নামত এই চা চালান এখন আছিলে মানে হেলমেট চেলমেট পিন্ধা নাছিলেনি বাৰু আপুনি অঁ ইয়াত মই পাইছোঁ মানে আপোনাৰ দুহেজাৰ টকাৰ চালান এখন আছিলে

পিন্ধা নাছিলে চাগৈ সেইটো কাৰণে আপোনাৰ অঁ অঁ আপুনি অঁ দিবতো লাগিবই নহয় বাইদেউ আপোনাৰ চালানটো ইয়াত ওলাইছে যেতিয়াতো দিবই লাগিব কি কৈছে অঁ আপোনাৰ এই পঁচিছ তাৰিখলৈকে লাষ্ট ডেট আছে হয় হয় তেতিয়াহ'লে আপুনি অনলাইনো পে'মেন্ট কৰিব পাৰিব আজিকালি চালানটো অনলাইনো পে'মেন্ট হয় ন নহ'ব নহয় বাইদেউ চালানটো চালানটো অসুবিধা হ'ব পাছলৈ আপোনাৰ অলৰেডি কটা হৈ গ'ল ন চালানটো অঁ তাকে নোৱা অঁ কিবা এটা আপোনাৰ ডকুমেন্ট নাছিলে চাগৈ সেইদিনা সেইটো কাৰণে হয়তো কাটিছে অঁ তাকে হ'ব চাগৈ অঁ ঠিক আছে অঁ ঠিক আছে